অঁ চবজি দোকানী মই অঁ অঁ কওকচোন

অঁ অঁ আচ্ছা অঁ অঁ এতিয়া চবজি পাবো আপুনি এই পানীলাওটো পাবো আৰু বান্ধাকবি শ্বিলঙৰ বান্ধাকবি শ্বিলঙৰ বান্ধাকবিটো আহি গৈছে আৰু আপনাৰ দামটো হ'বই বান্ধাকবিৰ বহুত দাম আছে আৰু আপনাৰ আপনিয়ে যি যি লাগে পাবোই যদি আপোনাৰ বিয়া চিয়াৰ কাৰণে হৱ মই আন দিবা পাৰিম বাৰু যিখিনি লাগে সেইখিনি আপুনি পাই যাবো অঁ পাৱা যাবো অঁ অঁ আচ্ছা আচ্ছা আগত আপুনি হেৰি কৰিব লাগবো আগতীয়াকৈ কৱা শনিবাৰ হ'লি অঁ হ'ব দিয়ক মই কৰি দিম বাৰু অঁ পাবো যিমান লাগিলেও পাবো কিমানমান মানুহ হ'ব অঁ পোন্ধৰশমান হ'ব দিয়ক আপুনি আপুুনি এটা কাম কৰিব অলপ এডভান্স দি দিব মোক আগতে অলপ দিব লাগিব মানে মোৰ তাততো অঁ ঠিক আছে আপুনি আহিব আহি লগ কৰিব মোক অঁ চকতে পাবো অলপ সোনকালকৈ আহিব আকৌ দোকান চোকান সামৰবেৰ টাইমত আইহ্লি অলপ দিগদাৰ হয়তো কথা চথা পাতাখিনি দামটো হ'ব দিয়ক মই আপোনাক মিলাই দিম দিয়ক আপুনি ইমানখিনি চবজি ল'ব আৰু এই দামটো এনেকৈ ক'ব নৰি কে ক'ব নৰি কাৰণ সদায় মানে বজাৰৰ মাৰ্কেটটো বেলেগ বেলেগকৈ চলি আছেতো মানে আজিয়ে ধৰ এই নাই ইতান তেনকৈ কৱাটো অলপ দিগদাৰ হ'ৱে কাৰণ আপনাৰ শনিবাৰেহে মই বাৰু আপোনাক বেছি নলওঁ দিয়ক আপোনাক বাৰু মই কমেই দিম বাৰু যিমান পাৰোঁ কি কইছি জিকা পাবো বৰ্তমান ইতা দাম আশী টকা এশ টকা এনেকুৱা চলি আছে অঁ আলু পাই যাবো অঁ আগ্ৰাটো পাব একদম নাম্বাৰ ওৱান আপুনি এটা কাম কৰিব আপুনি এই ফোনত কথা পাতাত চাই আপুনি আহি যাব ভালকৈ তেতিয়া কথা পাতিব পাৰিম অঁ কালি নাহিব আপুনি আহিলে পৰহি আইব কালি মই নাথাকো আৰু অঁ কালি নাথাকো অঁ অঁ অঁ হ'ব দেক অঁ অঁ পিছবেলা লগ কৰিব দাম দামটো মই ক'লোৱে দামটো মানে সদায় বেলেগ বেলেগ আপুনি বজাৰ চজাৰে গ'লেও সদায় দাম একে নাথাকে না বস্তুৰ ইতা আলুৰ দাম আজি বাইছ টকা হৈ আছে পঁচিছ টকাকেও বেছি আছিলোঁ আমি পৰসিক লেগি তেনেকুৱা কথা নহয় নহয় সিটো হয় বাৰু কিন্তু দামটো চবজি বস্তু তেনেকুৱা নহয় আপুনি যিটো কথা কৈছে সিটো কথা নহয় বাৰু আপুনি পৰহি আহিব মই কৈ দিম দিয়ক পৰহি পৰহি কম দিয়ক আপোনাক অঁ দেক ঠিক আছে দেক